মোৰ হাতঘড়ীটো অলপতে বেয়া হ'ল তাৰ বাবে মই এটা ডিজিটেল ৱাটচ্ছ ল'ব বিচাৰিলোঁ বিশেষকৈ কিয়নো বৰ্তমান সময়ত সাধাৰণ ঘড়ীবোৰতকৈ ডিজিটেল ৱাটচ্ছৰ যিটো পয়োভৰ বা ব্যৱহাৰ ব্যাপকভাৱে বি বৃদ্ধি পাইছে তাৰ বাবে মই অলপতে এটা ডিজিটেল ৱাটচ্ছ অৰ্ডাৰ কৰিছিলোঁ মই প্ৰডাক্টটো যেতিয়াৰ পৰা পাইছোঁ তেতিয়াৰ পৰা মই সুখী কাৰণ প্ৰডাক্টটোৰ প্ৰথম চাবলৈ গ'লে মই ডিছকাউণ্ট প্ৰায় ত্ৰিশ শতাংশ পাইছিলোঁ সাধাৰণতে ত্ৰিশ শতাংশ এটা ডিজিটেল ৱাটচ্ছত আমি ডিছকাউণ্ট দিয়া দেখা নাপাওঁ ইয়াৰ উপৰিও তাত লগত এটা আছিল অফাৰ প্ৰাইজত এডাল হেডফোন হেডফোনডালো মোৰ প্ৰয়োজনীয় হৈ আছিল সেইবাবে মই ভাল পালোঁ ইয়াৰ উপৰিও ডিজিটেল ৱাটচ্ছটোৰ যিটো ৰিটাৰ্ণ পলিচি আছিল আৰু ৱাৰেণ্টি সেইটো সঁচাকৈয়ে মই উল্লেখ কৰিবলগীয়া ডিজিটেল ৱাটচ্ছটোৱে বৰ্তমানলৈকে চলাই মই বহুত ভাল পাইছোঁ আজি কমেও পাঁচ মাহ হ'ল কোনোধৰণৰ অসুবিধা নোহোৱাকৈ মোৰ ঘড়ীটো চলি আছে তাৰ বাবে মই সুখী